চাৰি জানুৱাৰী দুহেজাৰ তেৰ পাঁচ জানুৱাৰী দুহেজাৰ চৈধ্য ছয় মাৰ্চ দুহেজাৰ পোন্ধৰ আঠ মে' দুহেজাৰ তেইছ তেইছ মে' দুহেজাৰ তেইছ